হেল্ল' দাদা মই চানমাৰীত আছোঁ গণেশগুৰিলৈ যাব লাগে আপুনি আহিব পাৰিব নেকি মোৰ অলপ পলম হৈছে অ' পাৰিব ঠিক আছে আপুনি ইমিডিয়েটলি চানমাৰিলৈ গুচি আহক